মোৰ প্ৰিয় অসমীয়া অভিনেতা হ'ল ৰবি শৰ্মা আৰু প্ৰিয় অভিনেত্ৰী হ'ল বৰষা ৰাণী বিষয়া মোৰ প্ৰিয় অভিনেতা অৰ্থাৎ ৰবি শৰ্মা প্ৰিয় হোৱাৰ মূল কাৰণটো হৈছে তেখেতৰ অভিনয়শৈলী খুব সুন্দৰ তেখেতে খুব সুন্দৰকৈ অভিনয় কৰিব পাৰে তেখেতৰ এখন চিনেমা ৰঘুপতি মোৰ খুবেই ভাল লাগে যি ৰঘুপতি তেওঁ খুব সুন্দৰ অভিনয় কৰিছে তেখেত কেৱল ৰঘুপতি বুলিয়ে নহয় যিকোনো ধৰণৰ চিনেমাত খুব সুন্দৰকৈ খাপ খাই পৰিব পাৰে তেখেতক যিকোনো ধৰণৰ অভিনয় কৰিব দিলেও খুব সুন্দৰকৈ সেই অভিনয় প্ৰকাশ কৰিব পাৰে তেখেতৰ অভিনয়ে মোক মুগ্ধ কৰে তেখেতৰ কথা কোৱাৰ যি ধৰণ সেই ধৰণে মোক তেখেতৰ প্ৰতি অত্যন্ত আকৰ্ষিত কৰে তেখেতে খুব সুন্দৰকৈ স্পষ্টকৈ কথাখিনি ক'ব পাৰে ইয়াৰ পাছতে কওঁ মোৰ প্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া তেখেতো এগৰাকী খুব সুন্দৰ অভিনেত্ৰী দেখাত ধুনীয়া হোৱাৰ লগতে তেখেতৰ অভিনয় কলা সঁচাকৈ প্ৰশংসনীয় তেখেতে যি অভিনয় কৰে তেখেতৰ অভিনয়ে ৰাইজক মনোমুগ্ধ কৰিব পাৰে তেখেতৰ অভিনয় কৰা এখন চিনেমা হৈছে উজনিৰ দুজনী গাভৰু এই চিনেমাখন মোৰ খুবেই প্ৰিয় এই চিনেমাখনত তেখেতে দুগৰাকী ছোৱালীৰ অভিনয় কৰিছিল তেখেতে খুব সুন্দৰভাৱে অভিনয় কৰিছিল এই চিনেমাখনত তেখেতৰ শব্দৰ উচ্চাৰণেই হওঁক বা অভিনয়ৰ ক্ষেত্ৰতেই হওঁক সকলোখিনি খুবেই শলাগনীয় আছিল তেখেতে দুখৰ অভিনয় খুব সুন্দৰকৈ কৰিব পাৰে তেখেতে যেতিয়া দুখৰ অভিনয় কৰে তেতিয়া দৰ্শকক এনেকৈ মনোমুগ্ধ কৰে যে দৰ্শকেও কান্দিবলৈ বাধ্য হৈ পৰে গতিকে তেখেতে তেখেতৰ অভিনয়ৰ বাবে বিখ্যাত আৰু তেখেত সেই অভিনয়ৰ বাবেই মোৰ প্ৰিয় অভিনেত্ৰী